ফাৰ্ষ্টতে মই গৈছোঁ আমি একচুৱেলি আগদিনাখন আমি প্লেনিং কৰোঁ যে আমি পিছদিনাখন আমি এটা পুখুৰী সিঁচিম বুলি তেনেকৈ আমি বহুত ল'ৰাখিনি আমি কথা চথা পাতি এটা উৎসাহিত হওঁ সেই উৎসাহিতৰ মাজত আমি সেই ৰাতিটো আমাৰ টোপনি নধৰে যিহেতু আমি পিছদিনাখন আমি মাছ ধৰিম পুখুৰী এটা সিঁচিম ডাঙৰ পুখুৰী হওক মেচিন লৈ আনোঁ যদি সৰু পুখুৰী হওক তেনেকৈ ধৰক আপোনাৰ এইটো কি বুলি কয় তেনেকৈ আমি কিছুমান এইবিলাক সিঁচা যোগান লৈ আনোঁ আগদিনাখন আমি তেনেকৈ প্লেনিং কৰি পিছদিনাখন তেনেকৈ আমি সপোন দেখি যাওঁ সপোন দেখি তাৰ পিছদিনাখন আমি চবকে ধৰক যাৰ ফোন নাই তাহাঁতক ঘৰলৈ গৈ আমি জগাই ৰাতিপুৱা ছটা সাতটা পাঁচটা বজাত আমি উঠি মেলি তেনেকৈ আহি চবকে আমি মাতোঁ বা যাৰ ফোন আছে তেনেকৈ ধৰক আমি ফোন কৰি মাতোঁ যে অঁ আপোনালোক আহক বা ঐ বন্ধু আহ তেনেকৈ আমি মাছটো ধৰোঁ সেইটো হিচাপত আমি তেনেকৈ মানে গোটেই গাঁও আমাৰ যিমান ঘ গাঁৱৰ মানুহ আছে তেনেকৈ আমি চব ওলাই মেলি আহোঁ ওলাই মেলি আহি আমি তেনেকৈ